যিহেতু মই কৈছোঁ যে জীৱনত এবাৰেই হাইকিং কৰি পাইছোঁ আৰু সৌভাগ্যক্ৰমে কিবা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহ'ল বাৰু সেই অভিজ্ঞতাটোত দ্বিতীয়তে সেই হাইকিঙটোত মই যিহেতু কেমেৰা বা ম'বাইল নিব নোৱাৰিলোঁ গতিকে ফটোও বিশেষ তুলিব নোৱাৰিলোঁ গতিকে সেইটো অতি দূৰ্ভাগ্যৰ কথা যে অতি ইমান সুন্দৰ অভিজ্ঞতাটো মই কেৱল চাক্ষুস অনূভূতিটোহে লৈ আহিব পাৰিলোঁ তাত সেই সুন্দৰ মূহূৰ্তটো আৱদ্ধ কৰিব নোৱাৰিলোঁ